হেল্ল' যাদৱ কি কৰি আছা অঁ পিছে ভা বাকী তোমাৰ ভালনে অঁ মোৰ ভালেই পঢ়া শুনা কেনেকুৱা চলিছে অঁ মোৰ ঠিকেই চলিছে পিছে অলপ প্ৰেচাৰাইজ মোৰ বৰ্তমান ফিল কৰি আছোঁ অঁ অনুভৱ কৰি আছোঁ অলপ মানে আৰু হেঁচাত থকা গতিকে আজি ভাবিছিলোঁ প্ৰায় আঢ়ৈটা তিনিটামান বজাত এইফালে হেৰিটেজ পাৰ্ক ফালে ইভিনিং ৱাক এটা কৰি আহোঁ বুলি হেৰিটেজ পাৰ্কখন দেখিছে নহয় হেৰি নিউ ৰেইলৱে' জংচনৰ ওচৰতে আছে যে হয় পিছে এতিয়া তুমি আজি ফ্ৰি আছা নহয় আজিতো কলেজ নাই ছাগৈ অঁ গতিকে দুটাৰ পৰা তিনিটামান বজাত যাম বুলি দুটাৰ পৰা তিনিটাৰ মাজত কেতিয়া পাৰিবা বাৰু আঢ়ৈটাত পাৰিবা নহয় অঁ হয় অঁ ঠিক আছে তিনিটাত যাম আৰু লগত কাৰোবাক অঁ নামটো ঠিক আছে তেনেহ'লে আমি ক'ত লগ হ'ম বাৰু ঠিক আছে ময়ো অঁ ঠিক আছে তোমালোকে তাতে ৰৈ থাকিবা ম আৰু তালৈকে মই যাম বাৰু দেই অঁ যোৱাৰ আগতে কল কৰিবাচোন মই লগৰ ৰাজকুমাৰক লৈ যাম বুলি ভাবিছিলোঁ কেনেকুৱা হ'ব বাৰু অঁ ঠিক আছে তেনেহ'লে আৰু পইচা কিমান লৈ যাবা ঠিক আছে ময়ো এশ টকা এশ টকাই লৈ যাম তেনেহ'লে টিকেট আৰু খোৱাৰ কথাও আহি পৰে নহয় অঁ ঠিক আছে তেনেহ'লে যোৱাৰ সময়ত ফোন কৰি ফোন কৰিবলৈ নেপাহৰিবা বাৰু অঁ ঠিক আছে হ'ব বাৰু